অঁ দাদা আকৌ আপুনি পৰা কৈছে ন অঁ মই মিডিয়াৰ পৰা আহিছিলোঁ মই নলবাৰীৰ পৰা আহিছিলোঁ আপোনাৰ তাত যাব লগা হ'লে লোকেশ্যনটো ক'বচোন নলবাৰীৰ পৰা গৈ আছোঁ ময়ো সৰ্থেবাৰী পাইছোঁ আৰু নহয় নগাঁও মানে আপোনাৰ সৰ্থেবাৰী মেইন চক পাইছোঁ এই দলঙখন যি আছে অঁ অঁ অঁ

অঁ অঁ

অঁ ভেল্লা মানে ভেল্লা দুটা ৰাস্তা আছে এটা গুৱাহাটী যায় এটা বৰপেটা যায় বৰপেটা ছাইডত সোমাই যাম মই অঁ সোমায় সেই ভেল্লা পাম সোমায় সেই ভেল্লা পাম ন অঁ ভেল্লাৰ পৰা এতিয়া এতিয়া মই কোন চাইডে যাম অঁ ভোগেৰ ভোগেৰ পাচ চাইডে নিকি অঁ অঁ তাৰমানে ভেল্লা পৰা দক্ষিণ পিনে মানে আপোনাৰ অনুুমান তিনি কিলোমিটাৰ দুই কিলোমিটাৰ মান হ'ব আৰু অঁ সেইখিনি মানে হ'ব ন' আচ্ছা ঠিক আছে দিয়ক